হয় হয় হয় হয় হয় মই এগ্ৰিকালচাৰ ডিষ্ট্ৰিক এগ্ৰিকালচাৰ অফিচাৰ হিচাপে ৰিটায়াৰ কৰিছোঁ কওকচোন হয় নগাঁৱৰ পৰা কৈছোঁ আচ্ছা অ কিবা ভাবিছে নেকি আপুনি কি ভাবিছে

নাই এতিয়া চাওক আপুনি যিকেইটা কথা কৈছে অৰ্গেনিক আৰু মাছৰুম দুইটা বেলেগ বেলেগ কথা হা আপুনি অৰ্গেনিক যদি অৰ্গেনিক খেতি কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে জানে আপুনি গম পাইছে যে আজিকালি মাৰ্কেটত অৰ্গেনিকৰ যিবিলাক প্ৰ'ডাক্ট সেইবিলাকৰ দাম বেছি এটা ধৰক এ কেমিকেল ফাৰ্টিলাইজাৰ দি পেলাই যিটো প্ৰডাকশ্যন হ'ব তাতকৈ ধৰক আপুনি অৰ্গেনিকত যদি কেঁচু সাৰ দিয়ে কিবা দি পেলাই যদি খেতিটো কৰিব বিচাৰে তেতিয়াহ'লে তাৰ দামটো বেছি পাব এতিয়া মানে কি আপুনি চাওক অৰ্গেনিক কঞ্চেপ্টটো ইমান সহজ কঞ্চেপ্ট এটা নহয় অৰ্গেনিক এ আপুনি আপোনাৰ মাটিডৰাত আপুনি ধৰক কেমিকেল ফাৰ্টিলাইজাৰ ইউজ নকৰি পেলাই কেঁচুসাৰ গোবৰ দিয়েই কৰিলে সেইটো সেইটো অৰ্গেনিক নহ'বও পাৰে কেলৈ নহ'ব পাৰে আপোনাৰ মাটিটোৰ চাৰাউণ্ডিং যিখিনি মাটি সেই মাটিখিনিত যদি কেমিকেল ফাৰ্টিলাইজাৰ ইউজ হৈ আছে তেতিয়াহ'লে তাত কি হ'ব পানীটো তাৰ পানীটো আহি আপোনাৰ মাটিলৈ আহিব আল্টিমেটলি আপোনাৰ মাটিডৰাটো কেমিকেল ফাৰ্টিলাইজাৰ ইউজ হৈ যাব গতিকে অৰ্গেনিক কৰিব লগা হ'লে সেইটো কঞ্চেপ্ট আছে বহুত ডাঙৰ কঞ্চেপ্ট আপোনাক মই বুজাই দিব লাগিব যে চাইডত ডাঙৰ ডাঙৰ খাল খান্দিব লাগিব আপোনাৰ মাটিটোৰ চাইডত খাল খান্দিব লাগিব যাতে সিফালৰ পৰা পানী আপোনাৰ মাটিলৈ নাহে তেতিয়া আপোনাৰ মাটিডৰাত আপুনি তেতিয়া কেঁচুসাৰ ইউজ কৰক আপুনি গোবৰ সাৰ ইউজ কৰক কোনো কেমিকেল ফাৰ্টিলাইজাৰ দিব নোৱাৰিব ইভেন আপুনি যিবিলাক গুটি কিনিব সেই গুটিবিলাকো আপুনি চাব লাগিব যে তাত কিবা ট্ৰিটমেণ্ট কৰা আছে নেকি কেমিকেলি কিবা ট্ৰিটমেণ্ট কৰা আছে নেকি সেইটোও চাব লাগিব কাৰণ কেমিকেলি ট্ৰিটমেণ্ট কৰিলে সেইটো আকৌ সমস্যা হ'ব এতিয়া যদি আপুনি অৰ্গেনিক আৰু তেনেকেই আপুনি যিটো মাছৰুমৰ কথা কৈছে মাছৰুমো আপুনি খেতি কৰিব এইটো বহুত লাভজনক খেতি মাছৰুমটো হু এতিয়া অয়েষ্টাৰ বুলি এটা আছে অয়েষ্টাৰ বুলি যিটো মাছৰুম আছে সেইটোেৱ আগতে বাটন মাছৰুম আছে আপুনি অয়েষ্টাৰ এতিয়া যেনেৰেলি অয়েষ্টাৰেই কৰি আছে মাছৰুমটো এতিয়া বহুত পপুলাৰ আ আৰু মাছৰুমৰ কাৰণে আপুনি ইমান অ সেইটো আৰু সেইটো কাৰণে আপোনাৰ ইমান ডাঙৰ কিবা এটা ডাঙৰ কিবা বহুত বোলে মাটি লাগিব দহ বিঘা এনেকুৱা নহয় সৰু দহ বাই দহ ৰুম এটা বা বাৰ বাই বাৰ ৰুম এটাতে ধান খেৰ লাগিব খালি ধান খেৰতে আপুনি যিটো স্পুন থাকিব যিটো গুটি আহিব অয়েষ্টাৰ গুটি বা সেইটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত পাব কৃষি কৃষি বিজ্ঞান কেন্দ্ৰ যিবিলাক আছে তাতে তেওঁলোকৰ তাত থাকে তাৰ পৰা আনি পেলাই কৰি দিলে আপুনি আৰু চিন্তা কৰিব নালাগে তাতে খেৰতে সেইটো মাছৰুমটো ধুনীয়াকৈ হৈ যায় তাৰপাছত আপুনি ৰ' মাছৰুম বিক্ৰী কৰোঁ বুলি কৰিলেও হ'ব বোলে নহয় মই এইটো ড্ৰাই কৰোঁ ফ্ৰাই কৰিম কিবা কৰিম তেনেকৈ বিক্ৰী কৰোঁ তেনেকৈয়ো কৰিব পাৰে হ'ব দিয়ক আপোনাক অ' অফিচতে লগ ধৰিব দিয়ক তেতিয়া মই বুজাই দিব পাৰিম দেই ঠিক ঠিক আছে ঠিক আছে অ অ অ'কে অ